স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে স্কুলীয়া কিতাপসমূহৰ উপৰিও বাহিৰা কিতাপ পঢ়াটো অতিকৈ প্ৰয়োজন কিয়নো স্কুলীয়া স্কুলত কেৱল এটা বিষয়ৰ ওপৰত যেনে ইংৰাজী গণিত অসমীয়া বিজ্ঞান তেনেকুৱা কিছু একো একোটা বিষয়ৰ ওপৰত শিক্ষা দিয়া হয় আমাৰ সামাজিক কথাবোৰৰ ওপৰত বহুত কম শিক্ষা দিয়া বহুত কম পঢ়োৱা দেখা যায় সেয়েহে বাহিৰা কিতাপবোৰ পঢ়িলে বহুতো জ্ঞান আৰ্জন কৰিব পাৰি সামাজিক ৰীতি নীতি কাম সামাজিক কামসমূহৰ বিষয়ে অধ্যয়ন কৰিব পাৰি আৰু বিভিন্ন ঠাইসমূহৰ বিষয়ে জানিব পাৰি যি কিছুমান মহৎ মহৎ ব্যক্তিৰ লিখনিৰে লিখিত কিছুমান গ্ৰন্থ আছে সেই গ্ৰন্থসমূহ পঢ়িলে বহুতো কথা নজনা কথা জানিব পাৰি কিতাপৰ নিজৰ পাঠ্যক্ৰমৰ উপৰিও বাহিৰা কিতাপ পঢ়িলে বহুতো জ্ঞান হয় কাৰণ স্কুলত কেৱল পাঠ্যক্ৰমৰ অনুশীলী অনু অনুকৰণ কৰি পঢ়োৱা হয় আৰু বাহিৰা কথা ইমান কোৱা নাযায় যিহেতু স্কুলীয়া শিক্ষা ব্যৱস্থাটো আমাৰ অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাটোৱেই তেনেকুৱা আচলতে বাহিৰৰ বিষয়ে ইমান গুৰুত্ব দিয়া নহয় সেয়েহে আমি বাহিৰা কিতাপ পঢ়াটো অতিকৈ প্ৰয়োজন বুলি ভাবোঁ বাহিৰা কিতাপ যেনে ম কিছু নজনা আশ্চৰ্যজনক সাধু কথা তেনেকুৱা সাধু কিতাপ বা কোনো মহৎ লোকৰ জীৱনীমূলক গ্ৰন্থ তেনেধৰণৰ আৰু ভক্তিমূলক কি কিতাপ গীতা ভাগৱত তেনেকুৱা ধৰণৰ গ্ৰন্থসমূহো পঢ়াটো অতিকৈ প্ৰয়োজন কিয়নো আজিকালি আজিৰ যুগত যিসকল নতুন প্ৰজন্ম সেই প্ৰজন্মবোৰৰ মাজত এইবোৰ ব্যৱস্থা একেবাৰে নাইকিয়া হৈ গৈছে মোবাইল ফোনৰ যুগ আহিছে যিহেতু সকলো মোবাইল ফোনতে লাগি থাকে সেয়েহে কিতাপ পঢ়াটো বহুত কম দেখা যায় আজিকালি সকলোৱে কমকৈ পঢ়িবলৈ লৈছে আৰু তাৰ বাবে আমাৰ নতুন প্ৰজন্মৰ ওপৰত বহুতো গ মানে প্ৰভাৱ বেয়া প্ৰভাৱ পৰিছে বুলি মই ভাবোঁ বাহিৰা কিতাপসমূহ পঢ়ি পঢ়িলে আমাৰ মা মগজুক স মগজুৰ জ্ঞান শক্তিও বাঢ়ে আৰু কিছুমান নজনা নজনা নতুন নতুন কথা শিকিব পাৰি আৰু সেই বিশেষকৈ আমাৰ ভক্তিমূলক কিতাপবোৰ পঢ়িলে আমাৰ জ্ঞান হয় পিতৃ মাতৃক কেনেদৰে সেৱা কৰিব লাগে ভৱিষ্যতে বুঢ়া হোৱা সময়ত আজিকালি দেখা পোৱা যায় যে বি বৃদ্ধাশ্ৰমত থ'বলৈ লৈছে নতুন প্ৰজন্ম ল'আ ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক নাচাই বুঢ়া কালত তেনেকুৱা ধৰণৰ কিছুমান পৰিৱেশৰ সৃষ্টি হ'বলৈ ধৰিছে জ্ঞানৰ কাৰণে জ্ঞানৰ অভাৱৰ কাৰণে ধৰ্মীয় ৰীতি নীতি ধৰ্মীয় কিতাপ নপঢ়াৰ কাৰণে তেওঁলোকে গুৰু গোঁসাই নমনা হয় মই ভাবোঁ বিশেষকৈ ধৰ্মীয় গ্ৰন্থসমূহ পঢ়িব লাগে যেনে কীৰ্তন ভাগৱত শংকৰদেৱ গুৰুজনাৰ কীৰ্তন আৰু মাধৱদেৱৰ ঘোষা এইসমূহ পঢ়িলে আমাৰ বহুতো মানে জ্ঞান শক্তি বৃদ্ধি হয় মগজুত সেইকাৰণে ধৰ্মীয় কিতাপবোৰ বেছি পঢ়িব লাগে বুলি মই ভাবোঁ যিহেতু আমাৰ স্কুলীয়া ব্যৱস্থা কিতাপ স্কুলীয়া মানে পঢ়া যিটো ব্যৱস্থা সেই পঢ়াৰ ব্যৱস্থাত এনেধৰণৰ কথা যি ধৰ্মীয় ৰীতি নীতিৰ বিষয়ে বা সামাজিক গাঁও গাঁও পৰিৱেশত কেনেধৰণে কাক ডাঙৰ কেনেকৈ সন্মান কৰিব লাগে কেনেকৈ ডাঙৰ লগত কথা বতৰা পাতি গাঁও বা গাঁওবাসীৰ লগত কেনে ভালদৰে থাকিব লাগে সেইবোৰ বিষয়ে পঢ়োৱা শিকোৱা নাযায় স্কুলৰ ব্যৱ স্কুলীয়া শিক্ষা ব্যৱস্থাত সেয়েহে আমি বাহিৰৰ কিতাপসমূহৰ পৰাই শিক্ষাবোৰ আহৰণ কৰিব পাৰি সেই বাহিৰৰ কিতাপবোৰ পঢ়িব লাগিব তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম বা আমাৰ পৰিৱেশটো ভাল হ'ব আৰু মহৎ মহৎ ব্যক্তিসকলৰ যিবোৰ জীৱনীমূলক গ্ৰন্থ সেই গ্ৰন্থসমূহৰ তেওঁলোকৰ জীৱনী কেনে তেওঁলোক কেনেকৈ আগবাঢ়িছে তেওঁলোকে কেনেকৈ অধ্যয়ন কৰিছিল তেওঁলোকে কেনে কেনেদৰে কি কৰি কেনেকুৱা পৰ্যায়ত এনে এজন সু নাগৰিক হৈছিল সু ব্যক্তি হিচাপে পৰিগণিত হৈছিল তেওঁলোকৰ জীৱনীসমূহ পঢ়িলে আমি তেওঁলোকৰ জীৱ যিটো কাম কৰা যিটো হেঁপাহ যে যিটো আইডিয়া যিটো মানে তেওঁলোকৰ কাম কৰা যিটো ষ্টাইল পদ্ধতি সেই পদ্ধতিটোৰ যোগেদি তেওঁলোকৰ জীৱনীসমূহৰ জৰিয়তে আমি আগবাঢ়ি যাব পাৰোঁ তেওঁলোকক অনুসৰণ কৰিয়ে আমি আগবাঢ়ি যাব পাৰোঁ তেওঁলোকৰ জীৱনীমূলক গ্ৰন্থত তেওঁলোক এজন প্ৰকৃত সফল ব্যক্তিৰ জীৱনী যদি আমি পঢ়োঁ সেই সফল ব্যক্তিজনৰ যিখিনি কাৰ্য সেইখিনিৰ বিষয়ে আমি কেনেকৈ তেওঁ যেনে যেনেদৰে আগবাঢ়িছিল তেনেদৰে আমিও আগবাঢ়িলৈ চেষ্টা কৰিব লাগে আৰু জীৱনীমূলক গ্ৰন্থৰ পৰা আমিও বহুতো উপকাৰ হয় অনুপ্ৰাণিত হয় আমি আগবাঢ়ি যাব পাৰোঁ সেয়েহে আমি জীৱনীমূলক গ্ৰন্থ পঢ়াটো অতিকৈ প্ৰয়োজন সাধু কথা পঢ়িব লাগে সাধু কথা পঢ়িলে আমাৰ মগজুৰ অলপ ঠাণ্ডা পৰি থাকে ভাল লাগে সাধু কথা আমোদজনক আমোদজনক সাধু বুঢ়িয়াই সাধু এইবোৰ কিতাপ পঢ়িব লাগে তেতিয়া আমাৰ বহুত মাইণ্ড ফ্ৰেছ হয় তেতিয়া ৰিলেচ ৰিলেক্স হোৱা দেখা পোৱা যায় আমি আমাৰ অকল মোবাইল ফোনতে লাগি থাকিলে নহ'ব মোবাইল ফোনত আজিকালি সকলো পা পোৱা যায় ইজি হৈ পৰিছে কামবোৰ সহজ হৈ পৰিছে কিতাপৰ প্ৰতি ধাউতিটো বহুত কম হৈছে বাহিৰৰ কিতাপ পঢ়িলে বহুত লাভ হ'ব বুলি মই ভাবোঁ